মই মোৰ ধৰ্মটোৰ লগতে সকলো ধৰ্মকে সমান আৰু মহান বুলি ভাবোঁ কাৰণ ধৰ্মৰ কোনো সৰু ডাঙৰ নাই নিজৰ ধৰ্মটোৰ লগতে আমি সকলো ধৰ্মকে সমানে গুৰুত্ব দিয়া উচিত সকলো ধৰ্মৰ লোকে নিজৰ ধৰ্মটোৰ লগতে আন ধৰ্মসমূহৰ ওপৰতো কোনো ভেদভাৱ সৃষ্টি কৰিব নালাগে সমাজত বাস কৰা প্ৰতিটো ধৰ্মৰ লোকে যেনে হিন্দু মুছলিম খ্ৰীষ্টান ইত্যাদি সকলোৱে নিজৰ ধৰ্মটোৰ লগতে আন ধৰ্মসমূহক প্ৰাধান্য দিয়া উচিত মই যদিও হিন্দু ধৰ্মৰ এজন লোক কিন্তু কেতিয়াও মই আন ধৰ্মৰ লোকক ঘৃণা বা উপলুঙা নকৰোঁ মোৰ চকুৰ সকলো ধৰ্মৰ লোক সমান আৰু কোনো ধৰ্মৰ সৰু বৰ নাই বুলি মই ভাবোঁ মই যদিও এজন হিন্দু ধৰ্মৰ লোক তেতিয়াও কিন্তু মই মোৰ ওচৰলৈ যদি কোনো মুছলমান খ্ৰীষ্টান ধৰ্মৰ ব্যক্তি আহিলে কেতিয়াও মই ঘৃণা ভাৱ নকৰোঁ এটা কথাত ক'বলৈ গ'লে নিজৰ ধৰ্মটোৰ লগতে সকলো ধৰ্মকে আঁকোৱালি লোৱাটোহে আমাৰ প্ৰধান দায়িত্ব ধৰ্মৰ ভেদাভেদ নাৰাখি সকলো ধৰ্মকে সমান চকুৰে চোৱাৰ বাবে সমাজৰ প্ৰত্যেকজন ব্যক্তিত পৰামৰ্শ দিয়াটো আমাৰ কৰ্তব্য সেইবাবে মই মোৰ ধৰ্মটোৰ লগতে সকলো ধৰ্মকে মহান বুলি ভাবোঁ